আমাৰ বৰ্তমান আমাৰ পৰিবেহন পৰিবাহণ ব্যৱস্থাটো ইমান ভালো নহয় ইমান বেয়াও নহয় ৰাস্তাৰ কাম চলি আছে এতিয়া ৰাস্তা ভাল হোৱাগৈ নাই কিন্তু ক'ৰবাত যাবলৈ হ'লে আমি আধা ঘণ্টাত পোৱা জেগাত মানে আমি এঘণ্টাতহে পাইগৈ ৰাস্তা বেয়া কাৰণে আৰু গাড়ী মটৰ সময়ত কোনোবা সময়ত ৰখিবলগীয়া হয় কোনোবা সময়ত আমি সময়মতে পাওঁ আ আহি ৰাস্তাত থিয় হোৱা লগে লগে নিজৰ গাড়ী হ'লেটো বাৰু যিমান সময়ত ওলাই সিমান সময়তে যাব পাৰি লাইন গাড়ীত গ'লে সময় লাগে কেতিয়াবা সময়ত পাওঁ কেতিয়াবা ৰখিবলগীয়া হয় তেনেকুৱা আৰু আমাৰ ল'ৰা ছোৱালী সদায় স্কুল যায় গাড়ী মটৰ কাৰণে অলপ দিগদাৰ হয় যিহেতু চহৰত যাবলৈ হ'লে আমাৰ লাইন গাড়ীত যাব লাগে ভাড়াও বেছি আজিকালি তেলৰো দাম বেছি হৈছে ভাড়া সেইটো কাৰণেই বেছি লৈছে আৰু যদি এছ টি চি বাছ চৰকাৰ ফালৰ পৰা যদি দুখনমান দিয়ে আমাৰ এইটো লাইনত তেতিয়া আমাৰ সুবিধা হ'লে হয় ল'ৰা ছোৱালী কাৰণেও আৰু মানুহবোৰৰ কাৰণেও কাৰণ চৰকাৰী যিহেতু অলপ হ'লেও ৰেহাই হয় ভাড়াটো সেইটো কাৰণে আমি আৰু দুখনমান যদি এছ টি চি বাছ পাওঁ তেতিয়া ভাল হ'লে হয় আৰু নাপালেওটো আমি লাইন গাড়ীত যাবই লাগিব ৰাস্তাটো বেয়া তথাপিও সময়টো মিলাব নোৱাৰি সেইটোহে আৰু